আমাৰ অঞ্চলৰ বহুতো নিবনুৱা স ছাত্ৰ ছাত্ৰী অজিকালি তেওঁলোকৰ কৰ্ম সংস্থাপনৰ লগতে দেশখনৰ অৰ্থনৈতিক দিশটোও টনকিয়াল কৰাৰ প্ৰচেষ্টা কৰিছে যে তেওঁলোকে নিজৰ কলাৰ কলা কৌশলৰ দ্বাৰা তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰি বিক্ৰী কৰিছে বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ তেওঁলোকে নিজে চেষ্টা কৰি বিক্ৰী কৰিবৰ চেষ্টা কৰিছে আৰু লগতে আমাৰ ৰাজ্যৰো অৰ্থনৈতিক দিশটো যাতে টনকিয়াল হয় তাৰ বাবে প্ৰচেষ্টা হাতত লৈছে তো বিভিন্ন লোকসকলে বাঁহেৰে নিৰ্মিত সামগ্ৰী তৈয়াৰ কৰি তেওঁলোকে নিজৰ জীৱনৰ পথ উলিওৱাৰ লগতে তেওঁলোকে সকলোফালে সকলো যাতে অৰ্থনৈতিক দিশটোও টনকিয়াল হয় তাৰ বাবে বহুতো প্ৰচেষ্টা হাতত লৈছে